সৰুতে মই এফ এম শুনিছিলো ৰেডিঅ'ত মোৰ ৰেড এফ এম লাভ ষ্টৰি আৰ জে পাহিৰ সেইটো অনুষ্ঠান মোৰ ভাল লাগিছিলে কাৰণ আৰ জে পাহিৰ মোৰ মাতটো বহুত ভাল লাগে তেওঁ এতিয়াও বহুত প্ৰিয় আৰ জে পাহিৰ মাতটো সেই গতিকে মই শুনিছিলো আৰু এতিয়াতো ৰেডিঅ' নোহোৱাই হৈ গ'ল গতিকে টিভিৰো কিছুমান অনুষ্ঠান চাওঁ মই হিন্দীৰে কালাৰচত দিয়ে সেইখন নাগিন নাগিনখন চাওঁ আৰু নাগিনখন মোৰ খুব প্ৰিয় আৰু লগতে খতৰো কে খিলাড়ী চাওঁ আৰু কচম তেৰে প্যাৰ কি দিছিলে এখন সেইখন মোৰ বহুত প্ৰিয় আছিলে সেইখনতো মই এটা এপিচডো মিছ নকৰাকৈ চাইছিলো সেইখন মোৰ এতিয়াও বহুত প্ৰিয়